আমি শৈশৱ কালত পঢ়া আমাৰ বিদ্যালয়ত পুঁথিভৰাল নাছিল আৰু আমি পঢ়ি থকা সময়ত তেনেকুৱা ধৰণৰ বিশেষ কিতাপ পত্ৰ আমি পঢ়িবলৈ পোৱা নাছিলোঁ কিন্তু আমাৰ ককা আইতাসকলৰ পৰা আমি বহু সাধু কথা শুনিছিলোঁ ৰামায়ণৰ সাধু মহাভাৰতৰ সাধু পুৰাণৰ সাধু এই সাধুবিলাক আমি শুনিছিলোঁ আৰু সেইবিলাক কিছু কিছু এতিয়াও আমাৰ মনত আছে